হেল্ল' পাকঘৰ কিচেন হয়নে অলপ আগত মই চাওমিন এটা অৰ্ডাৰ কৰিছিলোঁ ফুল প্লেট চাওমিনখিনি মোৰ ঘৰ আহি পাওঁতে গোটেইখিনি ওলাই পৰি আছে গতিকে অৰ্ডাৰটো মই একচেপ্ট কৰিব নোৱাৰিম গতিকে আপোনালোকলৈ আকৌ পঠাই দিয়া হৈছে